অঁ হয় হয় অঁ হয় কওকচোন অঁ অঁ চিনি বেয়া নাপাব দেই মোৰ নাম্বাৰটো ছেভ নাছিলে মানে কওকচোন বাৰু মানে মই মাতটো ধৰিব পৰা পৰা লাগিছে বাৰু দুলুমণি বা নেকি বাৰু অঁ তাকে তাকে এইটো আপোনাৰ নতুন নাম্বাৰ নেকি মোৰ আগৰ নাম্বাৰটো আছিলেতো অঁ অঁ অঁ অঁ অঁ মই ঘৰতে বাৰু বৰ্তমান এই সৰুকৈ এনেকৈ ধৰক এজেঞ্চি টাইপৰ এনেকৈ টুৰিষ্ট হেৰি এটা চলাই আছো আৰু খোৱা বোৱা নাই এই বনাম বনামগৈহে এতিয়া মই ৰুমত আছো যে এতিয়া অকলে এই কিবা কাম অলপ আছিলে কাম কৰি আছিলোঁ তাৰ পিছত বোলো খাই বৈ বনামগৈ অঁ কি এই কামখিনি কৰি মেলি বনাম আৰু অঁ কোৱাচোন

অঁ অঁ

এইকেইদিনত লখিমপুৰত এইকেইদিনত মানে তুমি এইকেইদিনতে যদি আহা তেতিয়া বৰ্তমানটোতো এতিয়া আমাৰ ধৰা ইয়াতে ভাওনা সমাৰোহ চলি আছে বা নায়ণপুৰতো এনেকৈ কিবা এনেকৈ এনেকুৱা ধৰ্মীয় এনেকুৱা অনুষ্ঠানবোৰ চলি আছে চাব পাৰা ইয়াতে ভাল ভালেই হয় বাৰু দেই মানে ভালকৈ পাতে বহুত ভালকৈ পাতে এতিয়াতো মানে ধৰা ভাওনা সমাৰোহত ইয়াত বহুত মানে ভাল ভাল ভাও আহিছে ধৰা অসমৰ প্ৰায় মানে গোটেই ঠাইৰপৰা আহিছে বুলি ক'লেও বেয়া নহয় মানে আৰু ধৰা ওধৰপৰা মুধলৈ অঁ সকলো ঠাইৰপৰা আহি মানে অঁ দহদিনমান অঁ তেতিয়'লে বাৰু ভাওনা সমাৰোহ বাৰু শেষ হ'ব ইয়াত তথাপি হেৰিয়াত চলি থাকিব দেই এই আমাৰ ইয়াত নহয় এই নাৰায়ণপুৰৰ ছাইডে মানে তাত চলি থাকিব তাত আছে তোমাৰ প্ৰায় এপ্ৰিলৰ ফাষ্টমানৰপৰা আছে নেকি তাত তেতিয়া হ'ব তুমি তাত তাতো চাব পাৰিবা ধুনীয়াকৈ যদি ভাওনা মানে অসমলৈ আহিলেনো কি মানে ধৰা প্ৰথমটোতো সেই ধৰা বিহুটোতো তাৰ পিছত এপ্ৰিলত তুমি বিহু পাবা ধুনীয়াকৈ তাৰ আগতে এই লখিমপুৰত সেইটো টাইমত অনুষ্ঠিত হৈ সেই তাত সেইখিনি চাব পৰা ধুনীয়াকৈ তাৰ পিছত তুমি তাতে প্ৰব্লেম নাই বাৰু ওচৰত তেনেকৈ ধৰা হোটেল আছে থাকিব পৰা তাতে তুমি ধৰাকৈ ধুনীয়াকৈ হেৰি কৰি ল'ব পাৰিবা আৰু খোৱা বোৱাও ইমান প্ৰব্লেম নাই বাৰু বাকী ওচৰে পাঁজৰে বিহুটোতো ভাল মানে তুমি ঢুকুৱাখানাৰ ফাট বিহু হয় একদম বহুত ফাট বিহুটো তোমাৰ কিন্তু বহাগৰ শেষমানলৈ হ'ব অঁ ফাট বিহুটো তোমাৰ মানে তাতে মানে বহুত ডাঙৰকৈ পাতে ফাট বিহু আমাৰ ঢকুৱাখানাত তোমাৰ মানে মানে মানুহ হেৰাই যায় আৰু ভাল মানে ইমানেই ডাঙৰকৈ পাতে মানে তোমাৰ বিহু মানে ধৰা একে সৰু নাচনীৰপৰা বৰ নাচনী বা ধৰা মানে বহুত প্ৰকাৰৰ হেৰি থাকে আৰু চব চবৰে চবৰে থাকে প্ৰায় অঁ অঁ বস্তু ওলাই ওলাই মানে ধৰা এই হেৰিয়াৰ লগত জড়িত যোনবোৰ বস্তু আছে ধৰা বিহুৰ পিঠা পনাৰপৰা আদি কৰি তেনেকুৱাকৈ হয় আৰু মানে তিনি অঁ পাবা পাবা তিনিদিনীয়া বা চাৰিদিনীয়া তেনেকুৱাকৈ হয় আৰু অনুষ্ঠানটো ভালকৈ হেৰি কৰি যাব পাৰিবা শোভাযাত্ৰা প্ৰথম দিনাই কৰিব অঁ মেবি চাগৈ প্ৰথম দিনাই কৰিব নেকি নাইবা শেষৰ দিনাও হ'ব পাৰে আৰু মানে মাজৰ দিনা বাৰু নকৰে প্ৰথম দিনা ভালকৈ চাব পাৰিবা তাতো ধুনীয়াকৈ ধৰা প্লেছ আছে চাব পৰা এনেকৈ আকৌ তুমি বাসুদেউ থান যাওঁ বুলি ক'লেও যাব পাৰিবা তাৰপৰাই বেছি দূৰ নহয় তাতো এনেকৈ থাকিব পাৰিবা আৰু মানে অকল বোলে বিহু হয় তেনেকুৱাও নহয় মানে তাতে তোমাৰ বোলে কিবা মানে পিঠা পনা প্ৰতিযোগিতা বা গামোচা মানে ভাল গামোচাৰ ওপৰত মানে তেনেকুৱা ধৰণৰ প্ৰতিযোগিতা কিছুমানো অনুষ্ঠিত হয় গতিকে তুমিটোতো মানে ধৰা বহুত দিনটোতো এনেকৈ ধৰা অসমত অহা নাই ন তাত গৈ তুমি চাব পাৰা আৰু যদি পচন্দ হয় কিব কিবি ল'বও পাৰিবা তেনেকুৱাও থাকে দোকান ওচৰে পাঁজৰে খুব ভাল ভাল মানে একদম পিয়'ৰ বস্তু পাবা আৰু ইয়াত তাকে আহিবা আৰু বাকী তেনেকৈ লখিমপুৰত সেইকেইদিন বিহুকেইদিন যদি থাকা মানে ওচৰে পাঁজৰে বিহু হৈ থাকিব বাৰু প্ৰায় তাৰ আৰু যদি তাৰ দুদিনমান আৰু ৰখিব পৰা তুমি এতিয়া মানে অলপ দিন লাগিবও বাৰু জেঠ আহাৰমানত হ'বগৈ আমাৰ বৰ সবাহ হ'ব গাঁৱত তেনেকুৱা বৰ সবাহতো থাকিব পাৰিবা বৰ সবাহতো ভাল লাগে দেই বহুত ভাল লাগে যদি তেনেকৈ হয় বাৰু চাব পৰা আছে আছে তোমাৰ লখিমপুৰৰ ওচৰে পাঁজৰে আছে ইয়াত তুমি লেটেকু পুখুৰী যাব পাৰা মাধৱদেৱৰ জন্মস্থান তাত মানে এতিয়া মাধৱদেৱ কলাক্ষেত্ৰ হৈছে ন সেই কলাক্ষেত্ৰও চাব পাৰা তাতে ভাল লাগে বহুত ভাল লাগে প্লেচটো মানে লখিমপুৰৰ মানে জেগা বুলি ক'ব গ'লে এতিয়া ধৰা মানে আগশাৰীৰ মানে স্থান আৰু ঘূৰি ধুনীয়াকৈ ধুনীয়াকৈ আহিব পৰা যায় তুমি যদি ধৰা লখিমপুৰৰ ইয়াতে মেইন টাউনত যদি ৰুম লয় তাত গৈ ধুনীয়াকৈ ঘূৰি পকি সেই দিনত মানে ৰাতিপুৱা গ'লে গধূলি আহি ঘূৰি পাই যাবাহি

পদুমণি থান যাব পৰা তুমি বহুত মানে পদুমণি থান নাম শুনিচাই চাগৈ তুমি তাত যাব পাৰা বহুত বহুত মানে মানে ভাল থান আৰু ধৰা আৰু ইয়াত এইকেইদিনততো উদযাপন কৰিবলগীয়া বিশেষ সেয়াই সেইখিনিয়ে বাৰু বাকী তুমি ঢকুৱাখানাতে গ'লে মানে সেইফালেই আছে হয় হয় তুমি দুঘণ্টামান লাগিব চাগৈ মেবি দুঘণ্টামানত পাই যাবগৈ ধুনীয়াকৈ অঁ নিজৰ নিজৰ গাড়ীত ধুনীয়াকৈ দুঘণ্টাত পাই যাবা আকৌ ঘূৰি আহিব পাৰি ৰাস্তা বনাই আছে এতিয়া ভাল ভাল কিন্তু এই মানে দুটা ৰাস্তা আছে তুমি এটা অকণমান দীঘল হয় সেই দীঘল ৰাস্তাটোহে ভাল এটা শৰ্ট কট আছিলে সেই শ্বৰ্ট কাটটো এয়া বেয়া হ'ল ৰাস্তাটো তুমি একজেকটলি আহিম বুলি ভাবিছা কেতিয়া এসপ্তাহৰ পিছত আহিবা ন কিমান দিনমান দিনমান থাকিবা ইয়াত এমাহ ডেৰমাহমান থাকিবা ন অ' তেতিয়া তুমি বহুত মানে গোটেই লখিমপুৰ নহয় তুমি গোটেই অসমো ঘূৰি যাওঁ বুলি ক'লে যাব পাৰিবা বহুত ধুনীয়াকৈ

লখিমপুৰৰপৰা তুমি যদি এইফালে খাবলুঘাট হৈ যোৱা বৰ বেছি দূৰ নহয় মাজুলী কিন্তু আমি ঘূৰি যাব লগা হয় যে মানে এই হেৰি নাই বা এইফালে দলং নাই বাবে সেইকাৰণে অলপ মানে দূৰ হয় কিন্তু এইফালে দি যদি যোৱা হয় একদম ওচৰেই মানে বেছি দূৰ নহয় লখিমপুৰৰপৰা লখিমপুৰ মানে লখিমপুৰ তুমি ক্ৰছ কৰি নেক্সট ব্ৰহ্মপুৰত ক্ৰছ কৰা তাৰপৰা মাজুলীয়েে পাবা পাবা তাতে বহুত মানে এতিয়া মাজুলীটো বিশেষকৈ টুৰিজিম ইণ্ডাষ্ট্ৰীটো মানে বহুত গ্ৰ' কৰিছে কাৰণ তাত এতিয়া নতুন নতুন ধৰ বহুত বাহিৰৰপৰাও আহে ন মানুহ চাবলৈ বুলি এই মাজুলী ত' তাত একো প্ৰব্লেমেই নাই মানে এতিয়া তুমি যেনেকৈ যেতিয়া যাওঁ বুলি ভাবা তেতিয়াই যাব পাৰা মানে তুমি ৰাতি এটা দুটা বজাতো মানে তুমি যদি বোলে কোনোবা ট্ৰেভেল এজেণ্ট তুমি কিবা বোলে বিপদত পৰিছা কিবা গাড়ী এখন লাগে বা কিবা লাগে তেতিয়াও মানে তেনেকুৱাও ইমাৰ্জেঞ্চি ছিটুৱেশ্যনতো পাই যায় মানে আজিকালি ইমান অসুবিধা নাই নাই নাই আজিকালি ইমান প্ৰব্লেম নহয় নাই নাই আগতে বহুত কম আছিলে আগতেতো ধৰা গাড়ী চাৰিও ইমান নচলে এতিয়া তেনেকুৱা প্ৰব্লেমেই নাই মানে একো ঠিক আছে বাৰু অঁ অঁ অঁ ঠিক আছে আহিবা তুমি আহিলে ফোন কৰিলেই হ'ল মোক এইটো তোমাৰ নাম্বাৰেই ন

ঠিক আছে বাৰু দিয়া অঁ অঁ